অঁ লিম্পিকা কি কৰিছে অঁ অঁ মোৰ পিকনিক চাবলে মন পিকনিক যাবলৈহে মন গৈছিলে কিবা যাব নেকি ক'ৰবাত এনেই ভাল লগা এনেকৈ জা অঁ জাগাৰ নাম কওকচোন এনেই যাব ভাল লগাকৈ ক'ত গৈছিলে অঁ অঁ ভাল নেকি জাগাটো অঁ বেছি দূৰ বেছি দূৰ হ'ব নেকি অঁ তেতিয়াহ'লে ঘূৰি অহাকৈ যাব পাৰিম অঁ অঁ অঁ

অঁ অঁ অঁ বাজেটটোও মিলিব লাগিব সবৰে বাজেট অঁ বাজেটটো মিলিব লাগিব সবৰে অঁ অঁ অঁ আৰু কেইটামান মানুহ গোটাই লওঁ ৰ'বা মানে ৰ'ব ৰ'ব আৰু ট্ৰেভেলাৰততো বহুত মানুহ লাগিব এতিয়া সিমান তেনেকৈ ট্ৰেভেলাৰ নহয় নহয় বলেৰ' বলেৰ' এটাই লৈ গ'লে হ'ব নেকি নহ্ বেছি মানুহ নাই যিহেতু অঁ অঁ ট্ৰেভেলাৰততো বহুত মানে ভাড়াও বহুত ল'ব ট্ৰেভেলাৰত আৰু মানুহো ধেৰ লাগিব এতিয়া অঁ তেতিয়াহ'লে চম্পাৱতী যাম আৰু নহ্ অঁ তেতিয়াহ'লে চম্পাৱতী কুণ্ডই ফিক্স কৰোঁ আৰু নহ্ অঁ অঁ মানে এই মায়ে কিবা কৈ আছিলে চম্পাৱতী কুণ্ডই ফিক্স কৰো আৰু নহ্ অঁ অঁ অঁ ঠিক আছে মই লগৰখিনিৰ লগতো পাতিম অঁ অঁ অঁ